প্ৰিয় কিতাপ বুলি ক'ব গ'লে অসমীয়াৰ ভিতৰত মোৰ এইখন বিৰাট ভাল লাগে নাহৰৰ নিৰিবিলি ছাঁ সেইটো ঘটনাটো বিৰাট ভাল লাগে কাৰণ সেইটো সঁচা ঘটনাৰ ওপৰত আধাৰিত যেনেই লাগে কাৰণ যেনেকৈ তাত মানে কি আৰু একদম সঁচাকৈ মানে বিশ্ববিদ্যা কি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ ওপৰত আধাৰিত গোটেইখন কিতাপ কেনেকৈ সিহঁতে হোষ্টেলত ল'ৰা ছোৱা মানে ছোৱালীকেইজনীয়ে কেনেকৈ দিনবোৰ কটায় বা কেনেকৈ কি কৰে তো গোটেইখিনি বিৰাটেই ভাল লাগে তাৰোপৰি তাৰ একদম প্ৰিয় চৰিত্ৰটো হৈছে মোৰ ভাস্বতীৰ যোনটো ভাস্বতীৰ মূল চৰিত্ৰটো বিৰাট প্ৰিয় কাৰণ মানে ভাল লাগে আৰু আমিও তেনেকৈ হোষ্টেলত থাকি পাইছোঁ গতিকে আমিও যেনেকৈ কথা পাতোঁ বা কেনেকৈ কি কৰোঁ গোটেই দিনটোৰ কথা যেনেকৈ বান্ধৱ মানে বন্ধু বান্ধৱীসকলৰ লগত কথা পাতি ভাল লাগে ঠিক তেনেকৈও তাহাঁতে কথা পাতে বা গোটেই দিনটোৰ ঘটনাবিলাক কয় গতিকে সেইটো চৰিত্ৰ মোৰ গোটেই বিৰাট ভাল লাগে তেনেকৈ য'ত যেনেকৈ তাহাঁতৰ বান বান্ধৱী এজনীৰ ভাইটিয়ে মেডিকেল পঢ়িব গৈছিলে ঠিক তেনেকৈ মোৰ ভাইটিয়েও বা মেডিকেল পঢ়িব যায় গতিকে সেইখনৰ লগত মই নিজকে বহুত ৰিলেটো কৰিব পাৰোঁ আৰু তাৰ লগতে মোৰ অসীমত যাৰ হেৰাল সীমা সেইখন সঁচা ঘটনাৰ ওপৰত আধাৰিত হয় নে নহ'লেও সেইখন মোৰ বিৰাট ভাল লাগে সেইটো কথা মই ক'বই লাগিব কাৰণ সেইখন কিতাপ মই বহুতবাৰ পঢ়িছোঁ আৰু সেইখন মোৰ একদম মানে ফাৰ্ষ্ট কিতাপ যিখন মই পঢ়িছিলোঁ আৰু সেইখন এতিয়াও মই কেতিয়াবা মাজে মাজে সময় পালে পঢ়ি থাকোঁ কাৰণ মই সেইখন কিতাপ পঢ়ি বিৰাট ভাল পাওঁ